আপুনি বৰ্ডিং কৰিব লাগিব পূৰা পাৱাৰ লাইট দি লগত ব্ৰইলাৰ দানা দি খোৱাব লাগিব

পালন কৰাত আমি ব্যৰ্থ হ'ম ব্যৰ্থ হ'ম কাৰণ আমি পালন কৰিলেহে আমাৰ বজাৰৰ চাহিদা বা আমি নিজেও লাভৱান হ'ব পাৰিম

কইলাৰ হ'ল আপোনাৰ কণীৰ কাৰণে ব্ৰইলাৰ বেছি মাংসৰ চাহিদা লোকেল

আৰু আপোনাৰ হাঁহ কুকুৰা পালন পালন আৰু নিয়ন্ত্ৰণত মানদণ্ডসমূহ

ঘৰৰ পৰিয়ালৰ লগতে আমি নিজেও চলিব পাৰোঁ